নমস্কাৰ লিখিতভাৱে ইয়াত আপোনালোক এটা মেছেজ দিব বিচাৰিছোঁ নিশ্চয় আপুনি পঢ়ি চাব অঁ মোৰ এটা হোম ল'নৰ প্ৰয়োজন হৈছে মই প্ৰথমতে তাৰ ওপৰত আপোনাক কথাটো কৈ দিব বিচাৰিছোঁ

মোৰ যিটো টেক্স ষ্টেটমেণ্টো মই এইটো কাৰণে দিব লাগিবই নেকি সেই কথাটো আপুনি মোক জনাবচোন আৰু এই নিদিলে যদি দিব নোৱাৰো মই তেতিয়াহ'লে কি কি আৰু লগত কেনেধৰণৰ কামবোৰ কৰিব লাগিব সেইকথাটো আপুনি মোক মেছেছ কৰি জনাবচোন হয় মই টেক্স হেল্প লাইনত ফোন এটা কৰিম কৰিম কে আচলতে থাকি গৈছে কথাটো সেই কথাটো মই চেষ্টা কৰিছোঁ

মই আচলতে কৰিব পৰা নাই এতিয়ালৈকে সেইটো মই চেষ্টা কৰিম

যিটো টেক্সৰ ষ্টেটমেণ্টটো মই আচলতে কি ধৰণে আপডেট কৰিব লাগিব হয় হয় পোৱাত যাতে সহায় আপুনি কৰে এই কাৰণে মই বাৰ্তাটো আপোনাক মেচেজতে আপোনাক উল্লেখ কৰিছোঁ হয় আপুনি যদি আপুনি পাৰে মোক এটা সঠিকভাৱে ৰিপ্লাই কৰিব আৰু গোটেই প্ৰক্ৰিয়াটো গোটেই প্ৰক্ৰিয়াটো আপুনি মোক যদি গোটেই এটা আপোনালোকৰ যিটো ফাইল আছে ফাইলটো যদি আপুনি মোক দি দিয়ে মই আচলতে তেতিয়া অলপ ষ্টাডি কৰি লব পাৰিম ক'ত কি লাগে

গতিকে আপুনি আকৌ মোক এটা মেছেজ কৰি পেলাই এটা ৰিপ্লাই যদি দি দিয়ে মোৰ কাৰণে সুবিধা হ'ব লিখিত ৰূপত মই যদি পাই যাওঁ তেতিয়া যিখিনি কথা পাহৰি যাওঁ সেই কথা বতৰা বিলাকো মই আচলতে তেতিয়া মোৰ ৰিকল হ'ব গতিক এইটোৰ পৰা মই আপোনাক আশা কৰিম যে গোটেইটো বুজি পোৱাকৈ আপুনি ডিটেলচত মোক দিব আৰু পৰৱৰ্তী সময়ত স্বাভাৱিকতে মই তেতিয়া এই মোৰ লোণৰ কাৰণে ষ্টেটমেইণ্টো কি ধৰণে আপডেট কৰিব লাগিব বা কি ধৰণে বনাব লাগিব মই তেতিয়া সেইবিলাক আচলতে সঠিকভাবে কৰিব পাৰিম